অঁ কোৱাচোন অঁ হয় কোৱা বাৰু অঁ কালি তুমি নিছিলা অঁ কোৱাচোন হয় অঁ কোৱাচোন

অঁ সেই অঁ সেইটো তোমাৰ গোন্ধ ওলাব নালাগে কাৰণ যিহেতু ৰাতিপুৱা কটা ব্ৰইলাৰহে আছিলে সেইটো অঁ সেইটোতো নহয় চাগে দেই কাৰণ চোৱা আমাৰ প্ৰতি আমি কাষ্টমাৰক দি থাকোঁ ন আমি কাষ্টমাৰক দিলেতো বেয়া বস্তু নিদিওঁ কাৰণ এতিয়া তুমি বুলিয়েই নহয়তো তেনেকুৱা বহুত কাষ্টমাৰ আহে ধৰা আৰু বেয়া বস্তুটোনো আমি কাষ্টমাৰক কেলে দিম আৰু তুমি নিছা যিহেতু মোৰ ল'ৰাটোৱেতো তেনেকুৱা কৰিব নালাগে একচুৱেলি মই তথাপিও তাক সুধিম বাৰু কিন্তু তেনেকুৱাটো সি নকৰে ৰাতিপুৱা কটা ৰাতিপুৱা কাটে ঘৰতে আচলতে ময়ে গুচাই মেলি দিওঁ চাফা তাফা মই কৰি দি ন সেইটো হয় বাৰু অঁ তাকে মই অঁ হয় বাৰু মই ক'ম বাৰু মই তুমি বেয়া নাপাবা বাৰু যদি কিবা কাৰণত যদি মাংসখিনি বেয়া ওলালে হ'ব মই কেতিয়াবা এইটো মিলাই দিম বাৰু তোমাক ল'ৰাটোক মিলাই দিবলে কম নহয় নহয় মই তাকেই বাৰু মই ক'ম অঁ মই ঠিক আছে বেয়া নাপাব বাৰু মই ল'ৰাকেইটাক আহিলে কম আৰু নেক্সটবাৰ তোমাক মই অলপ মিলাই দিবলে ক'ম বাৰু বেলেগৰ পৰা দেই অঁ অঁ ঠিক আছে দিয়া বেয়া নাপাব অঁ হ'ব দিয়া